হেল্ল' কোনে কৈছে অঁ পাইছোঁ পাইছোঁ চিনি পাইছোঁ বাইদেউ কওক তামোল পাণ ন কিমান লাগে আপোনাক হ'ব হ'ব পাই যাব আপুনি কেইটা কেইটা বজাত আহিব হ'ব হ'ব মই বান্ধি থৈ দিম আপোনা এক পোণ এক পোণ তামোল আৰু পাণ লাগে ন পাণ ঠিক আছে ময়ে থৈ দিম আপুনি ৰাতিপুৱা আহি লৈ যাব অঁ হ'ব হ'ব দিয়ক বাইদেউ